হেল্ল' অঁ হয় কওকচোন কি অঁ হয় হয় কেনেকুৱা ধৰণৰ মোবাইল ল'ব বা অঁ অঁ পাব পাব দোকান খোলাই থাকিব কেনেকুৱা ধৰণৰ মোবাইল লাগিব বাৰু অঁ সকলো ধৰণৰ মোবাইল পোৱা যাব বাৰু পাব পাব অঁ আহিব দোকান খোলাই থাকিব অঁ খোলা হ'ব অঁ পাব পাব পৰহিলে দোকান খোলাই থাকিব আহি যাব লৈ যাবা ঠিক ঠিকেই আছে দিয়া